হেল্ল' অঁ অ' এনেই আছোঁ অ' অঁ এই চাহ খাই উঠিছোঁ কিবা মিটিং আছে ন অঁ অঁ যাম যাম

বাৰু দেই মই ঘৰৰ কামবোৰ আজৰি হৈ যাম

অ' অ' অ' অ' ভাল হ'ব ভাল হ'ব দেই এইটো ভাল চিন্তা কৰিছে আপুনি অঁ অঁ হেৰি অঁ অঁ অঁ অঁ ঠিকে কৈছে অঁ অঁ অঁ অঁ ভালে অঁ বৰা চাউল আছে দেই লৈ মই কে জি দিব পাৰোঁ মই ষাঠি টকাকে বিক্ৰী কৰোঁ

ইডলি পিঠা অঁ বহুতকেইটা বস্তু আছে

অঁ অঁ অঁ অঁ অঁ হেল্ল' অঁ অঁ

অঁ অঁ

অঁ এইখিনি হেৰিয়া মেলালৈ নিয়াৰ উপৰিও আমিও দোকানতো যদি বিচাৰে তেতিয়াও দিব পাৰিম তেনে হ'লে দোকানত বিচাৰি সুধি চাব লাগিব দোকানলৈ গৈ দোকানলৈ গৈ সুধিব লাগিব আপোনালোকে মানে পিঠা পনা লয় নেকি বুলি এনেকৈ ল'লে মানে অঁ অঁ মই তেনেকে ভবা নাই এই ভবা নাই

অঁ অঁ অঁ এই পিছবেলা সময়তো পাৰিম আৰু

ঘৰত কি কৰিব আৰু সেই এই যিটি ঘৰৰ বাৰী দৱাৰ এইবোৰ চাফা চিকুণ কৰাইছোঁ আৰু লাহেকৈ তাকে আমাৰ আত্মসহায়ক গোটৰ মানুহখিনিকে লৈ ল'ব লাগে

অঁ অসুবিধা হ'ব পাৰে হঠাতে মই যাব নোৱাৰিবও পাৰোঁ তেতিয়া বাকীগৰাকী কৰিব ন অঁ অঁ অঁ অঁ চাউলটো কিন্তু বেছি ল'ব লাগিব দেই চাউলটো বেছি ল'ব লাগিব তিল পিঠাটো চেল হয়তো তিল পিঠা আছে আমাৰ এইবোৰ চোৱা মেলা অঁ লাগিবই লাগে পেকিং কৰা বস্তুব একো নহয় নহয় ঘৰলৈও হ'ব বিক্ৰী নিয়াও হ'ব অঁ অঁ

আৰু চিৰাখিনি টেঙা টেঙা সাটৰ পৰা আনিব লাগে চিৰা মুড়ি আখৈ এইখিনি বিপনীত দিলে মানে এইখিনি বস্তু নিব লাগিব আৰু কোমল চাউল

অঁ

সেইটো চাউলৰ দাম বাঢ়িছে ন প্ৰত্যেকটো বস্তুৱে এটাত কিমানকৈ ল'ব লাগিব সাত টকা আঠ টকাকৈ এটা পেকেট এটাত যদি সাত টকা হয় তেতিয়াহ'লে এটা পেকেটৰ দহটা থাকিলে সত্তৰ টকা হ'ব তাতে তেনেকুৱা ধৰণকে কৰিব লাগিব কাৰণ বস্তটো প্ৰত্যেকটো বস্তু দাম বাঢ়িছে ন তিল নাৰিকল

অঁ অঁ টেষ্টিং হ'লে টেষ্টে কৰি খাবলৈ দিব লাগিব আৰু তেওঁলোকক কেতিয়াবা চাহৰ লগত এইটো খাই চােৱা চাহৰ দোকানখনো যদি লগতে ৰাখি দিওঁ নহয় চাহৰ দোকান এখন ৰাখি দিলে মানে চাহো খালে পিঠাও খালে ভালো পালে আৰু লৈও গ'ল এনেকুৱা ধৰণৰ হ'ব আৰু মই গ'ম পোৱা নাই পায়

অঁ অঁ অঁ

অঁ অঁ ভাল হ'ব ন তুমি অঁ তোমাৰ সেই বাকী মানুহকেইজনী ফোন নম্বৰ আছে নহয় অঁ পাৰিলে ফোন এটা কৰি দিবা নহ'লে ময়ো কৰি দিম বাৰু অঁ অঁ অঁ কষ্টটো কম হয় ফূৰ্তি এটা হয় অঁ অঁ

অঁ

অঁ আপোনালোকৰ কথা মোৰ টোপনি ধৰি গৈছেগে

অঁ বাৰু তেতিয়া হ'লে ৰাখক

অঁ যাম যাম যাম যাম যাম নিশ্চয় যাম অঁ সিহঁত গ'ল

মই এতিয়া আছে ঘৰ সাৰিব আছে ঘৰ মচিব আছে আকৌ মানুহ এজন আছে তেওঁক ভাত দিব লাগিব কাম কৰা মানুহ এজন আছে অঁ অঁ ভাল বাৰু সময় বহুত দেৰি হ'ল নহয় কাটক কেতিয়াহ'লে